অসমত চাবলগীয়া পৰ্যটন পৰ্যটনৰ বহুতো ঠাই আছে তাৰে ভিতৰত আমি আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথাকে ক'ব পাৰোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত যিটো পৃথিৱী বিখ্যাত হয় কাৰণ এইটো এশিঙীয়া গঁড় কেৱল কাজিৰঙাতেই পোৱা যায় তদুপৰি শিৱসাগৰৰ কথাও ক'ব পাৰোঁ ইয়াত অসমত বহুতো কীৰ্তিচিহ্ন আছে পুৰণি ঐতিহাসিক মঠ মন্দিৰো আছে এইবোৰ এইবোৰেও পৰ্যটনক বহুতো আকৰ্ষণ কৰে লগতে অসমত বহুতো ৰাষ্ট্ৰীয় উদ্যান আছে বিভিন্ন ঠাই আছে যিবোৰ বহিৰা লোক যেনেকৈ বিদেশৰ পৰাও আহে অসমৰ বাহিৰৰ ৰাজ্য এইবোৰৰ পৰাও বহুতো ঠাই চাবলৈ আহে লগতে অসমত পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু সৰু নদী দ্বীপো আছে সেইবোৰো বহুতো পৰ্যটক আহে অসমৰ শিৱসাগৰত চৰাইদেউ মৈদাম শিৱসাগৰত শিৱদৌল জয়দৌল জয়সাগৰ পুখুৰী এই এইবোৰো পৰ্যটকক এইবোৰেও পৰ্যটকক যথেষ্ট আকৰ্ষণ কৰে লগতে অসমত বহুতো ৰাষ্ট্ৰীয় উদ্যান আছে বহুতো শিৱসাগৰত ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ এইবোৰো আছে আৰু বহুত মন্দিৰ যিবোৰ বাহিৰা লোক বহিৰা দেশৰ লোকো আহে তালৈ অসমত শিৱসাগৰ পুখুৰী সাগৰ সাগৰ নিচিনা হয় আৰু অসমৰ পৰিৱেশ পৰিৱেশটো বহুত সেউজীয়া এই অসমৰ এই সেউজীয়া প্ৰাকৃতিক পৰিৱেশ এইবোৰ চাবলৈও বহুতো পৰ্যটক অসমলৈ আহে লগতে শিৱসাগৰ পুখুৰীটোৰ এটা বিশেষ বিশেষ এটা এটা বিশেষ কাৰণ আছে যিটো শিৱসাগৰ পুখুৰীটো একে ৰাতিত খন্দা হৈছিল লগতে এইবোৰ আগৰ দিনৰ ৰজা মহাৰজাই খন্দোৱা আৰু শিৱসাগৰত থকা পুখুৰীকেইটা দেখিবলৈ সাগৰৰ নিচিনা